অঁ তুমি যে অথনি মোক ফোন কৰিছিলা মই সময়ে পোৱা নাই মানে অঁ সেইযোৰতো আধাখিনিহে হৈ আছে মানে সম্পূৰ্ণ হোৱাই নাই তোমাক লাগিছিলেই নেকি অঁ হয় নেকি মোৰতো এতিয়া সম্পূৰ্ণ হোৱাই নাই তোমাক কিমান সময়ত লাগিছিলে অঁ অঁ দহিটো এতিয়া বটা নাই নহয় দহিটো তুমি কথা কোৱাই নাছিলা দহি বটিবৰ কাৰণে সেই কাৰণে মই দহি বটাই নাছিলোঁ মই ভাবিছোঁ কাপোৰযোৰ চিলাই দিলেই হ'ব অঁ হয় নেকি আচ্ছা ঠিক আছে বাৰু মই দহিটো বটি মানে যিমান পাৰোঁ চেষ্টা কৰিম তোমাক সোনকালে কৰি দিবৰ কাৰণে অঁ ঠিক আছে তোমাক দহিটো কেনেকুৱা লাগিব এতিয়া অঁ অঁ হেৰি ছিম্পুলকৈ কৰি দিলেই হ'ল নে দহিটো অঁ এই অঁ চিলাইছোঁ চিলাইছোঁ তুমিযে এনেকৈ কৈ হাতটো ডিজাইন অলপ হেৰি ডিজাইন দিছিলা তেনেকৈয়ে চিলাই দিছোঁ বাৰু তুমি হেৰি কৰিবা চাই এবাৰ আহিবা নহ'লে অঁ অঁ হেৰি কৰিবা তুমি তুমি অলপ আৰু অকণ সোনকালে দিব লাগিছিল তেতিয়া সোনকালে হৈ গ'ল হয় মই মানে ধেৰ মানে কাপোৰ পৰি আছে জানানে বিয়া এতিয়া বহুত আহিছে যে তো বিয়াৰ কাৰণে মানে অঁ মই যিমান পাৰোঁ চেষ্টা কৰিম দিয়া তোমাক দিবঁ কাৰণে অঁ ঠিক আছে দিয়া ঠিক আছে দিয়া মই দিম দিয়া অঁ